মোৰ প্ৰিয় জুবিন গাৰ্গ তেওঁৰ নৃত্য চাই ভাল পাওঁ তেওঁ এক্টিং ভাল পাওঁ তেওঁ সকলো গানেই ভাল লাগে মোক তেওঁক সকলোৱে ভাল পায় তেওঁ গানবিলাক ভাল লাগে তেওঁক গান প্ৰায়ে শুনো আমি সকলোৱে তেওঁক ভাল পায় জুবিন গাৰ্গ আমাৰ ধুনীয়া ধুনীয়া গান গায় তেওঁ তেওঁক সকলো গোটেই ফেমাছ ভাল হয় সকলোৱে ভাল পায় তেওঁক তেওঁ প্ৰগ্ৰেম ষ্টেজ প্ৰগ্ৰেম কৰে সকলোৱে তেওঁক ভাল পায় সকলো গানেই তেওঁ প্ৰিয় তেওঁ এক্টিং ভাল লাগে তেওঁ কথা বতৰা সকলো ভাল লাগে তেওঁক যিকোনো গানেই ভাল লাগে সকলোৱে তেওঁক ভাল পায় তেওঁ সকলো কথা বতৰা আচৰণ ব্যৱহাৰ সকলোৱে ভাল পায় যেনেকুৱা ধৰণৰ গানেই নাগাৱক তেওঁক সকলোৱে প্ৰিয় গানবিলাক জুবিন দা বুলি ক'লে সকলোৱে ভাল পায় আৰু তেওঁক তেওঁ প্ৰগ্ৰেম বহুত প্ৰগ্ৰেম কৰে বহুত দূৰণি দূৰণি জেগাত যায় জুবিন দা জবিন দাৰ গানবিলাক ভাল লাগে তেওঁ গান শুনিলে মন ভাল লাগে তেওঁ গানবিলাক পিয়ৰ হয় সকলোৱে তেওঁ গানবিলাক ভাল পায় সকলো প্ৰিয় আৰু সকলোৱে প্ৰিয় তেওঁ গান সকলো প্ৰগ্ৰেমতে তেওঁক যোৱা হয় চাবলৈ যোৱা হয় যিকোনো প্ৰগ্ৰেম পাতিলে তেওঁ আহে সকলো নৃত শিল্পীতকৈ তেওঁ পিয়ৰ

সকলো জুবিন দাৰ যিকোনো গানেই ভাল লাগে সকলোৱে তেওঁক ভাল পায় সকলো কথা বতৰা আচৰণ ব্যৱহাৰ তেওঁ ভাল লাগে সকলো প্ৰগ্ৰেমতে তেওঁ আহে সকলো প্ৰগ্ৰেমত তেওঁক মতা হয় আৰু যোৱাও হয় তেওঁ প্ৰগ্ৰেম কৰি ভাল পায় তেওঁ জুবিন দা সকলোৱে প্ৰিয় সকলোৱে গান শুনি তেওঁ ভাল পায়